মৰিগাঁও জিলাৰ মোৰ পৰিবহণ বিকল্প বুলি ক'লে ৰাস্তা পদূলি ইয়াৰ ভাল বুলিয়ে ক'ব পাৰি আৰু ৰাজহুৱা পৰিবহণ বুলি ক'লে সাধাৰণতে মোৰ ৰাস্তাবিলাকত আজিকালি প্ৰায় মেজিক জাতীয় সৰু সৰু গাড়ীবোৰ চলিয়ে থাকে কিন্তু এই বিকল্পসমূহৰ মাজত জড়িত প্ৰত্যাহবান বুলি যদি কোৱা হয় সাধাৰণতে বিমান বন্দৰ আৰু ৰেলৱেৰ দূৰত্ব বহুত বেছি এজন মানুহে যদি যিকোনো এটা বিকল্প বাচি লয় তেওঁৰ কাৰণে সুবিধা হয় অন্যথা এইটোৰ পৰা সেইটোলৈ দূৰত্ব যথেষ্ট যিটো বেছি সি অসুবিধাৰ সৃষ্টি কৰে কেতিয়াবা